অঁ সিহঁতে সৰুতে মহা দুষ্ট আছিল যে যিটো কৰিব নালাগে সেইটোৱে কৰিছিল যে এদিন কি হৈছিল ডাঙৰ ল'ৰাই নাৰিকলৰ গছত উঠি নাৰিকলৰ ডাব খাম বুলি ই মানে ওপৰলৈকে উঠি গৈছিল তাৰ পৰা পৰি সি এই কাটা বেৰত তাৰ মানে নিজৰ পেণ্ট ফাটি তাপলাৰ এক বাখাল এই মাংস উঠি গৈছিল তাৰপিছত মই আৰু দেখা পাই তাক ফাৰ্মাচীত নি বেণ্ডেজ তেণ্ডেজ কৰি আনি তাক ঘৰত সোমাই থলোঁ সি সেই তাৰপিছতে আৰু কি কৰিছে যে নাৰিকলৰ গছত আৰু উঠিছে

উঠি পেলাই নাৰিকল খাবয়ে মই দেখি হাৰে হাৰে কি কৰিলি বোলে নাৰিকল নাখাম নাৰিকলৰ গছত উঠিয়েই নাৰিকলৰ কাৰণে মোৰ তাপলা গৈছে গতিকে মই নাৰিকল পাৰি খামেই এইবুলি সি নাৰিকল পাৰি আনি খাইহে চাইছে আৰু এদিন কি হ'ল যে সি এনেকৈ মই তাক ঘৰত থৈ গৈছিলোঁ কাষৰ মানুহ এঘৰত তাক এৰি গৈছিলোঁ তাৰপিছততো ই কৰিছে কি মানে ঘৰত কিবা এটা বস্তু থাকিলে সি মনে মনে খায় সৰুটোক নিদিবই আৰু সৰুটোৱে মোক বিচাৰি সি আৰু ক'ৰবাত মানে ঘৰৰে চুকত এটাত টোপনিয়াই সি টোপনি মাৰি থাকিল মই যে আহোঁ সৰুটো ল'ৰা নাই ইয়াক সধিলোঁ ই ক'ত গ'ল হে হাও মই দেখা নাই ক'ত গ'ল বিচৰা বিচৰি লাগিল তাৰপিছততো ইমান জেগা বিচৰিলোঁ নাই আৰু তাৰপিছত কি হ'ল সিয়ে দেখা পালাক যে অ' ইয়াতে শুই আছে তেনেহেন দুষ্ট আছিল দুয়োৱে